হয় মই আপোনালোকৰ পৰা পেণ্ট এটা ক্ৰয় কৰিছিলোঁ হয় এইটো মোৰ দ্বিতীয় নম্বৰৰ পেণ্ট হয় মই আপোনালোকৰ তাত আগতেও এটা পেণ্ট ক্ৰয় কৰিছিলোঁ হয় আপোনাৰ মই আগৰ পেণ্ট যোনটো লৈছিলোঁ সেই পেনটো আপোনাৰ ৰঙটো ক'লা আছিল আৰু কাপোৰটো ইমান ভাল আছিল যে হয় হয় কাপোৰটো বৰ ধুনীয়া আছিল আপোনাৰ হয় মই সেইবাবে আপোনাৰ আকৌ এটা পেণ্ট অৰ্ডাৰ দিছিলোঁ কিন্তু এইবাৰ মোৰ যোনটো পেণ্ট আহিল সেই পেণ্টটো আপোনাৰ কালাৰটো ইমান ঢেলা টাইপৰ হয় আগৰটো ক'লা আছিলে এইবাৰটো নীলা হয় নীলা যদিও মানে আপোনাৰ ডাঠ নীলাটো নহয় কালাৰটো হয় আপোনাৰ ৰঙটো সেই ডাঠ নীলাটো নহয় আপোনাৰ ৰঙটো অলপ ঢেলা টাইপৰ আৰু আপোনাৰ সেই পেণ্টটোৰ চেইনডাল বেয়া হয় আপোনাৰ যোনটো মই প্ৰথম পেণ্ট ক্ৰয় কৰিছিলোঁ সেই পেণ্টটো কিন্তু কাপোৰ আৰু ৰং বৰ ধুনীয়া আছিল হয় সেইবাবে মই আপোনাৰ আকৌ এটা পেণ্ট অৰ্ডাৰ দিছিলোঁ হয় হয় হয় ৰঙটো এইবাৰ নীলা আছিল খালী আগৰটো ক'লা আছিল হয় এইবাৰ পেণ্টটো কাপোৰটো আপোনাৰ বৰ ঢেলা ৰঙৰ আপোনাৰ চেইনডালো বেয়া হয় হয় মই খুব দুখিত মই খুব দুখ পাইছোঁ আপোনাৰ আপোনালোকে পেণ্টটো ইমান বেয়া পঠাইছে এইবাৰ হয় হয় আপোনালোকে যিমান সোনকালে পাৰে মোক পেণ্টটো হয় উভতাই নিয়ক নিয়াৰ ব্যৱস্থা কৰক হয় পেণ্টটোৰ আপোনাৰ কাপোৰটো বহুত বেয়া আৰু চেইনডাল বেয়া

হয় হয় হয় আগৰ পেণ্টটোৰ আপোনাৰ কাপোৰটো বহুত ভাল হয় হয় হয় হয় হয় মই বুজিছোঁ আপোনালোকৰ ভালকৈ চাব লাগিব

হয় মোৰ অৰ্ডাৰ আই ডিটো হৈছে এক চাৰি শূন্য পাঁচ কি ক'লে হয় আকৌ এবাৰ কৈছোঁ ৰ'ব এক চাৰি শূন্য পাঁচ হয় আপোনালোকে যিমান পাৰে সোনকালে পেণ্টটো নিয়াৰ ব্যৱস্থা কৰক পেনটো আপোনাৰ কাপোৰৰ কাপোৰটো বহুত বেয়া আৰু আপোনাৰ ৰঙটো বহুত কিবা ঢেলা হয় পেণ্টটো মই যোনটো ভাবিছিলোঁ সেইটো অহা নাই পেণ্টটো তাত মই খুবেই দুখ পাইছোঁ আপোনালোকৰপৰা মই আগেতেও বহুত বস্তু ক্ৰয় কৰিছোঁ হয় অঁ আৰু মই আপোনালোকৰপৰা একেটা পেণ্টেই এমাহৰ আগত ক্ৰয় কৰিছিলোঁ যোনটো ইমান ভাল কাপোৰ ইমান ভাল ৰঙৰ আপোনালোকে পঠাইছে কিন্তু এইবাৰ পেণ্টটো ইমান বেয়া কাপোৰ আৰু ইমান বেয়া ৰঙৰ পঠাইছে হয় হয় আপোনালোকে অতি সোনকালেই লৈ যাওক হয় হয় ধন্যবাদ